ব্যৱসায় বুলি ক'লে মই গৰু ম'হ পুহিয়েই ব্যৱসায় কৰি আছো ব্যৱসায় লাভৰ অংশ মানে গাখীৰ পানী বিকি ঘৰো চলিব লাগে সামাজিক কামতো কিবা এটা দান বৰঙণি আগবঢ়াওঁ দুখীয়া নিছলাকো যিমানটো পাৰোঁ সহায় কৰোঁ আৰু তাহাঁতৰ গাখীৰ বিকি যি পইচা পাওঁ সেই পইচাৰে ঘৰ চলাৰ পাছত ঘৰৰ কিবা এটা ভাল বস্তু আনো তেনেকুৱা কামতে পইচাটো খৰচ কৰোঁ আৰু পুনৰ ব্যৱসায় এটা কৰিবলৈ তাহাঁতৰ গাখীৰ বিকি পইচা জমা কৰি আকৌ গৰু বা ম'হজনী লোৱা চিন্তা কৰোঁ কাৰণ আমাৰ ব্যৱসায় তাহাঁতৰ ওপৰতেই তাহাঁতৰ গাখীৰকণ বিকি পেলাই তাহাঁতকো লগতো বহুত পইচা খৰচ হয় গৰু কাৰণে দানা পানী খেৰ যোগান ধৰিব লাগে ম'হৰ কাৰণে ঘাঁহ কিনিব লাগে আৰু সময়মতে তাহাঁতক দৰব দৰব যোগান ধৰিব লাগে সময়মতে টীকাকৰণ কৰিব লাগে তাহাঁতৰ হৈয়ো কাৰণে বহুত পইচা দৰকাৰ হয় যিমান পাৰোঁ তাহাঁতৰ লগতো খৰচ কৰোঁ খৰচ কৰাৰ বিনিময়তো খৰচ কৰাৰ পাছত যিটো পইচা থাকে অলপমান পইচা জমা কৰি আকৌ নতুনকৈ লোৱা চিন্তা কৰোঁ আৰু সামাজিক কামতো দুটকা এই যি পাৰোঁ যিমানটো পাৰোঁ দান বৰঙণি আগবঢ়াওঁ দুখীয়াকো তেনেকৈয়ে দিওঁ তেনেকৈয়ে আৰু ব্যৱসায়টো আগুৱাই নি আছো